অঁ হয় কওকচোন অঁ হয় কওক বাৰু

অঁ আপুনি কাৰ কাৰণে ন অঁ আপুনি এনেই কাৰ কথা কি ভাবে বাৰু অঁ আপুনি মানে কাটো ছাপোৰ্ট নকৰে অঁ আপোনালোকে এতিয়া কোন সংগঠনৰ কৈছিলে আছু সংগঠনৰ ন ৰেলীটো কেই তাৰিখে হ'ব অঁ অঁ বিছ তাৰিখে ন বিছ মাৰ্চ অঁ আচ্ছা অঁ অঁ দহটামানৰ পৰা ন অঁ কেমেৰামেন অঁ আপুনি তেতিয়াহ'লে মানুহ আমাৰ এনেই কিমানমান হ'ব বাৰু চাৰি পাঁচশমান মানুহ অঁ ডিচি অঁ অঁ ছ' আপোনালোকে পাঁচশ মানুহ লৈ পিনে আপোনালোকে ৰেলী কৰিব ন আৰু চিটিজেনছ্ হ'ব টাইমিংটো দহটাৰ পৰা হ'ব ন অঁ বাইকতে হ'ব ছাগৈ অঁ আচ্ছা তেতিয়াহ'লে মই যাম বাৰু হ'ব বাৰু অঁ হ'ব বাৰু